হয় আমি আমি এতিয়া ৰাতি বাৰটা বাজিছে আমি ইয়াত পাঁচটামান বন্ধু আছোঁ পাঁচটামান বন্ধু আমি মানে কেইখনমান চিনেমা আপোনালোকৰপৰা বিচাৰিছিলোঁ পৰামৰ্শ যেনে যেনে হ'ল আপোনাৰ ক্ৰাইম থ্ৰীলাৰ তাৰপাছত হ'ৰৰ মুভি আৰু এই ৰোমাণ্টিক মুভি কেইখন পাঁচখনমান মুভিৰ পৰামৰ্শ বিচাৰিছিলোঁ আপোনালোকৰপৰা পাম বুলি আশা আশা থাকিল

হয় হয় হয় এতিয়া

ক্ৰাইম থ্ৰীলাৰৰ বাবে প্ৰয়োজন হয় ক্ৰাইম থ্ৰীলাৰৰ বাবে হয় দৃশ্যম ওৱান এণ্ড টু হয় এতিয়া আৰু ৰোমাণ্টিক মুভি হয় গীতা গোবিন্দ

প্ৰেম ৰতন ধন পায়ো হয় আৰু খষ্টৰৰ কাৰণে হৰৰ থ্ৰীলাৰ মুভিৰ কাৰণে হ'ৰৰ থ্ৰীলাৰ মুভিৰ কাৰণে আপোনালোকৰ কঞ্জৰিং দা নান হয় আৰু ক্ৰাইম থ্ৰীলাৰ হয় দৃশ্যম হয় হ'ব হয় হ'ব ঠিকেই আছে হয় হয়